এটি নৱজাতকৰ প্ৰথম বছৰটোত পালন কৰা বিভিন্ন আচাৰ অনুষ্ঠানবোৰ হ'ল মডাৰ্ছ ডে' ফাডাৰ্ছ ডে' ফ্ৰেণ্ডশ্বিপছ ডে' ডটাৰ্ছ ডে' ৰ'জ ডে' ভেলেণ্টাইন্ছ ডে' চিল্ড্ৰেন্ছ ডে'